নতুন এখন ঠাইলৈ ফুৰিবলৈ যাওঁতে প্ৰথমতে সেই ঠাইডোখৰ বিষয়ে জনাতো দৰকাৰ হয় সেই ঠাইডোখৰ ঠাইডোখৰ মানুহৰ ঠাই ভেদে মানুহো বেলেগ হয় আৰু সেই জেগা জেগাৰো জেগাবিলাকৰো বেলেগ বেলেগে হয় যেনে আমি গুৱাহাটীলৈ ফুৰিবলৈ যাওঁতে গুৱাহাটীত বহুতো মানুহ বেলেগ বেলেগ ধৰ্মৰে থাকে যেনে হিন্দু মুছলিম খ্ৰীষ্টান আদি হিন্দু মানুহ হিন্দু মানুহবিলাকৰো মানুহবিলাকৰ চবৰে ব্যৱহাৰ পাতি বা আচাৰ ব্যৱহাৰ বা সেই ধৰ্মৰ ধৰ্ম বেলেগ বেলেগ বেলেগ ধৰণে পালন কৰে আৰু এই অসমীয়া যেনে খ্ৰীষ্টান ধৰ্মবিলাকেও খ্ৰীষ্টানবিলাকেও বেলেগ বেলেগ ধৰণে ধৰ্ম বেলেগ বেলেগ ধৰণে খ্ৰীষ্টান খ্ৰীষ্টানৰ ধৰ্ম পালন কৰে মুছলিম ধৰ্মবিলাকেও বেলেগ বেলেগ ধৰণে পালন কৰে ঠাই ভেদে ঠাই ভেদে মানুহো বেলেগে হয় সেই মানুহবিলাকৰ লগত চলাই চলাই চলাই চলিব থাকি চলিব পৰাটো আমাৰ প্ৰথমতে সুবিধা অসুবিধাও থকা থাকে যেনে আমি মানুহবিলাকৰ লগত আচাৰ ব্যৱহাৰ ভাল আচাৰ ব্যৱহাৰ কৰিলে মানে সেই মানুহবিলাকৰ লগত আমি ভাল ধৰণে চলি খাব পাৰোঁ চলি খাব পাৰোঁ যেনে গুৱাহাটীত গুৱাহাটী নিচিনা এডোখৰ ঠাইত থাকিবলৈ হ'লে তাৰ মানুহবিলাক অসমৰ বহুতো ঠাইৰপৰা তাত থকা হয় অসমৰ বহুতো ঠাইৰপৰা বহুতো বহুত বিভিন্ন ধৰণৰ মানুহ থকা হয় বিভিন্ন ধৰণৰ জাতি প্ৰজাতিৰ মানুহ থকা হয় মানুহ থকা হয় হিন্দু মুছলিম খ্ৰীষ্টান আদি বহুতো বহুতো জেগাৰপৰা তেনেকৈ মানুহবিলাক নিজ নিৰ্দিষ্ট চৰকাৰী কৰ্মচাৰীৰে তাত বাহ পাতি থাকে হিন্দু হিন্দু হিন্দু মানুহবিলাকৰ লগত খাপ খুৱাই চলিব পৰাতো আমাৰ বিশেষকৈ হেৰি হয় আমি সেই মানুহবিলাকৰ লগত হেৰি কৰিব পৰাতো আমাৰ খুব বেছি দৰকাৰ বহুতো সুবিধা অসুবিধাৰপৰা মানুহ থাকে মানুহ চলি খাব পাৰে বহুতো অসুবিধা সুবিধাৰ মাজতো মানুহ চলি খাব পাৰে আমি সেই তাকেই সেই ঠাইবিলাকৰ অসুবিধা সুবিধাতো মিলি থাকিব থাকিব পাৰিব লাগিব নতুন ঠাই এখনৰ লগত নতুন ঠাই এখনৰ লগত বহুতো বাধা বিঘিনিৰপৰাও বাধা নেওচি থাকিব লাগিব তেনেকৈ আমি আৰু সেই ঠাইডোখৰত কি কি কৰিব নালাগিব কি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব গুৰুত্ব গুৰুত্ব দিব লাগিব যেনে